মই ভ্ৰমণ কৰিবলৈ গ'লে মই বেছিকে ৰে'লতে যাবলৈ ভালপাওঁ ৰেলেৰে গ'লে ভৰি হাত ভালকৈ মেলি ভালকৈ শুই মেলি ধুনীয়াকৈ যাব পাৰি কিন্তু সেইখিনিতে আকৌ এটা অসুবিধা থাকে যেতিয়া কোনোবা এটা ষ্টেচন বা জংচঙত ৰেল চেঞ্জ কৰিবলগীয়া হয় বা উঠিবলগীয়া হয় তেতিয়া মানে হেৰি এই অভাৰব্ৰিজৰ ওপৰৰে বেগ চেগবিলাক কঢ়িয়াই লৈ দৌৰা দৌৰিকৈ অহা যোৱা সেইখিনিত অসুবিধা পাওঁ আৰু বাছতো যাব ভালপাওঁ কিন্তু বাছত ভৰি হাত একেবাৰে বহি যাব লাগে ভৰি হাত বিষাই যায় সেইটো কিন্তু মই দুইটাতে যাব ভালপাওঁ কিন্তু বেছি দূৰণিবটীয়া ৰাস্তা হ'লে তেতিয়াহ'লে ৰে'লটো বেছি পচন্দ কৰোঁ আৰু মই ভ্ৰমণ মই জীৱনত বহুত কৰিছোঁ আৰু ভ্ৰমণত ধন খৰচ হোৱাটো মই বেয়া নাপাওঁ খুব ভালেই পাওঁ কাৰণ জ্ঞান অৰ্জন কৰিবলৈ গ'লে ধন খৰচ হ'বই আৰু মই সেইটো এটা শিতান কৰি ৰাখোঁ ভ্ৰমণত যাব লাগিলে এটা শিতান টকা পইচা মই শিতানত ৰাখি থওঁ আৰু সেইমতেই সুবিধা পালে মই যাওঁ সেইবিলাকত আৰু আৰু ফুৰিবলৈ গ'লে বিশেষকৈ মন্দিৰ মন্দিৰ আদি চাই বেছি ভালপাওঁ আৰু বুৰঞ্জীমূলক ঠাইবোৰ বুৰঞ্জীমূলক ঠাইবোৰ চবলৈ ভালপাওঁ আৰু বিশেষ তাজমহল তাৰ পিছত এই লালকিল্লা সেইবোৰ ঐতিহাসিক ঠাই সেইবোৰ চাই ভালপাওঁ আৰু ভ্ৰমণত বিশেষকৈ যিমানখিনি আমাৰ ধন খৰচ হয় তাতকৈ আমাৰ জ্ঞানটো বেছি বেছি লাভ হয় জ্ঞান বেছি পাওঁ সেইকাৰণে ভ্ৰমণ কৰি মই ভালপাওঁ আৰু কিছুমান নাইট ছুপাৰ আৰু কিছুমান দুতলা বাছ আছে ৰাতিটো শুই যাব পাৰি তেনেকুৱা বাছবিলাকত গৈ পাইছোঁ ভালেই লাগে ঘৰত থাকা যেনে লাগে খালী কেতিয়াবা ব্ৰেক মাৰিলে এটা জোকাৰণি পোৱা যায় তেতিয়া সাৰ পাই যোৱা যায় গতিকে বেলেগ একো অসুবিধা নাই ভালে পাওঁ মই আৰু সদায় ফুৰিবলৈ যাবলে মন যায় কিন্তু আমি আমাৰ এতিয়া বয়স হৈছে গতিকে আমাক ঘৰৰপৰাও এলাউ নকৰে ফুৰিবলৈ যাবলৈ গতিকে আমাৰ এতিয়া ফুৰা প্ৰায় এতিয়া ফুৰাটো বন্ধই হোৱাৰ দৰে হৈছে ল'ৰা ছোৱালীয়ে এতিয়া ভয় কৰে লগত ঘৰৰ মানুহ নগ'লে যাব নিদিয়ে কিন্তু মোৰ হেঁপাহ সদায় আছে একদম নোৱাৰা হোৱালৈ মোৰ ফুৰাৰ ইচ্ছা আছে গতিকে মই এতিয়াও যাবলৈ মোৰ মন

ট্ৰেইনত আজিকালি নতুন নতুন ট্ৰেইনবিলাক ওলাইছে বন্দে ভাৰত ট্ৰেইনখন দেখি তাতে উঠিবলৈ মন যায় আৰু তেনেকুৱা ধুনীয়া ধুনীয়া ট্ৰেইনবিলাক আছে সেইবিলাকত যাবলৈ ভাল লাগে আৰু ফ্লাইটতো গৈছোঁ দুবাৰ দুবাৰ তিনিবাৰেই গৈছোঁ ফ্লাইটতো তাতে কষ্ট নায়ে বেক চেক কঢ়িয়াই ফুৰিব নালাগে সেইটো কাৰণে তাতে গৈ ভালপাওঁ মেইনলি মই ট্ৰেইনেই প্ৰিফাৰ কৰোঁ